কিছুমান কৃষকে নিশ্চিত কৰে যে তেওঁলোকৰ জন্তুবোৰক নিৰাপদে আৰু মৰমেৰে প্ৰচেছিং প্ৰচিডিউলৈ নিয়া হৈছে বুলি ভাবে তেনেদৰে নিলে খুবেই ভাল কথা কিন্তু আমি প্ৰায় দেখোঁ যে কৃষকসকলে জন্তুবোৰক এতিয়া প্ৰচেছিং ফেচেলিটলৈ নিয়া নিয়া দেখোঁ তেতিয়া আপোনাৰ ট্ৰাকত নিলে বা সৰু সুৰা গাড়ীত নিলে খুব হেঁচা ঠেলাকৈ লৈ যোৱা যেন অনুভৱ হয় আমাৰ যেন জন্তুবোৰে উশাহ ল'বলৈও টান পাই আছে এনেকুৱা যেন লাগে দূৰৰ পৰা দেখিলে তেনেকৈ নিব নালাগে আৰু খুব দীঘলীয়া ৰাস্তা হ'লে জন্তুবোৰক মাজতে ক'ৰবাত ৰখাই অলপ খোৱাৰ ব্যৱস্থা কৰিব লাগে পানীৰ ব্যৱস্থা কৰিব লাগে ঘাঁহ বা খেৰৰ যি খাই জন্তুবোৰে সেয়াৰ ব্যৱস্থা কৰিলে ভাল হয় অলপ কম হেঁচা ঠেলাকৈ নিলে জন্তুবোৰেও কষ্ট নেপায় বুলি অনুভৱ কৰোঁ আমিও তেনেকৈ নিলে দেখিলেও দেখিবও ভাল লাগে জন্তুটো জন্তুৱে হয় কথা ক'ব নোৱাৰে দুখ পালেও ক'ব নোৱাৰে গতিকে সিহঁতৰ মনৰ অনুভৱবিলাক কৃষকসকলে বুজিলে সকলোৰে ভাল হয়